হেল্ল'

আপোনালোকে যিটো বস্তু বা অৰ্ডাৰ দিয়া আছিলে অৰ্ডাৰমতে আপোনালোকে বস্তু দিয়া নাই গতিকে অৰ্ডাৰটো মই পৰীক্ষা কৰি বা খাই চাইছোঁ গতিকে ইয়াত অত্যাধিক জ্বলা পাইছোঁ গতিকে আপোনাৰ যিটো অৰ্ডাৰ দিয়া হৈছিল সেই অৰ্ডাৰমতে মই বস্তুটো পোৱা নাই গতিকে আপোনালোকে মোৰ যিটো অৰ্ডাৰমতে দিয়া যিটো পইচা সেই পইচাটো আপুনি মোক ঘূৰাই দিয়ক আৰু আপোনাৰ যিবোৰ দিছিলে বস্তু সেই বস্তু আপুনি ঘূৰাই নিয়ক